হেল্ল' অঁ এই এই মই ডালিমী বাইদেউ হয় অঁ অঁ আপোনাৰ নাম হেৰি বাইদেউ লক্ষীমণি বাইদেউ নেকি বাৰু অঁ অঁ এই আপোনাৰ পৰা মোৰ মানে বহুত প্ৰব্লেম হয় আকৌ আমি দুখীয়া মানুহ যে সেইকাৰণে মানে আপোনাৰ পৰা সহায় এটা ল'ম বুলি ভাবিছিলোঁ আকৌ আপুনি দিব পাৰিব নেকি বাইদেউ কওকচোন অঁ সহায় মানে এতিয়া আমাৰ মানে ইমানেই চলিবলৈ প্ৰব্লেম হয় নহয় বাইদেউ হেৰি এইটো কি কয় আমাৰ মানে খোৱা বোৱাও মানে অকণমান দিগদাৰ হয় তাতে ল'ৰা ছোৱালী পঢ়াবলৈও দিগদাৰ হয় আৰু এনেকৈ মানে আজি ইমান দিন চৰকাৰৰ আঁচনি ওলাই আছে চৰকাৰ আঁচনিবিলাকো পোৱা নাই তেনেকৈ মানে আপুনি কিবা পাবৰ বাবে যোগাযোগ কৰি দিব পাৰিব নেকি বাৰু বাইদেউ ক'বচোন অঁ বাইদেউ অৰুণোদয় এপ্লাই কৰি আছো বাইদেউ এতিয়ালৈকে পোৱাই নাই নাই পোৱা নাই পোৱা বাইদেউ এতিয়া নতুনকৈ এপ্লাই কৰি থোৱা হৈছে বাৰু বাইদেউ এতিয়ালৈকে দেখোন একো হোৱাই নাই এতিয়া পাওঁনে নেপাওঁ তাকো আশা কমেই দেখিছোঁ চাগে এতিয়ালৈকে পোৱা আশা হেৰি হোৱা নাই বাৰু ৰিজাল্ট নাই পোৱা এতিয়া দিয়ে নিদিয়ে সেইটো আশা নাই কৈছোঁ অঁ সেই সেইকাৰণে আপোনাক জনাইছোঁ আপুনি কিবা পাৰে নেকি কৰি দিবলৈ কন্ট্ৰলৰ চাউলটো এনেকৈ পাঁচ কেজি এটা পাওঁ আৰু তাতকৈ মানে বেছিকৈ এতিয়ালৈকে হেৰি হোৱা নাই বাৰু জব কাৰ্ডটো এনেকৈ কাগজ কৰি থৈছোঁ কিন্তু জব কাৰ্ডটো এতিয়ালৈকে কৰিব পোৱাই নাই অঁ একো জব কাৰ্ডো নাই আকৌ

সেইবিলাক এতিয়ালৈকে কৰি থোৱা আছে আকৌ বাইদেউ এতিয়ালৈকে দেখোন একো গমেই পোৱা নাই দিয়েনে নিদিয়ে এতিয়া অঁ বাইদেউ সেইভাগে অঁ বৃদ্ধটো কৰাই দিব এতিয়া আমাৰ ষাঠি বছৰ হ'ল হয় বাইদেউ অঁ অঁ অঁ অঁ হয় বাইদেউ অঁ অঁ অঁ অঁ বৃদ্ধ আশ্ৰম কৰাই দিবই বাইদেউ মোৰ বোৱাৰী আছে বোৱাৰীয়ে বহুত হেৰি কৰে কষ্ট দিয়ে এই কাজিয়া কৰে আকৌ এনেকৈ উলিয়াই দিয়ে মই পালে মানে বৃদ্ধ আশ্ৰমলৈকে যাওঁগৈ বুলিয়ে ভাবিছোঁ আপুনি কিবা সুবিধা যদি পায় মোক কৰিয়ে দিব আৰু মই মানে সোনকালে যাম বুলিয়ে ভাবিছোঁ হয় বাইদেউ

অঁ বাইদেউ অঁ মই আকৌ এতিয়া একোৱে নাপাও নহয় অঁ অঁ অঁ অঁ অঁ মই আৰু অঁ ঠিক আছে বাইদেউ মোক সুবিধা এটা কৰাই দিব মই পাৰিলে যামগৈ আৰু অঁ হ'ব হ'ব অঁ হ'ব হ'ব বাইদেউ হ'ব অঁ ৰাখিছোঁ